আমাৰ আমাৰ গাঁৱত বিশেষ আমাৰ গাঁৱত বিশেষকৈ ব্যৱসায় বুলি ক'লে মানে হা মানুহৰ মানে আমাৰ ব্যৱসায়বোৰ বিশেষকৈ দোকান পোহাৰ ব্যৱসায় চলে বেছিকৈ আৰু এইবোৰ হাঁহ কুকুৰা ব্যৱসায় এনেকুৱা এনেকুৱাবোৰ ব্যৱসায় আমি কৰোঁ আৰু বিশেষকৈ মহিলাবিলাকে আমি তাঁতৰ তাঁত বওঁ তাঁত বৈ মেলি কাপোৰ বিক্ৰী কৰোঁ এনেকুৱাবোৰ মানে আমাৰ ব্যৱসায় আছে বিশেষকৈ গাঁৱত সাধাৰণতে এনেকুৱাবোৰ ব্যৱসায় বেছি আৰু খেতি খেতি কৰোঁ খেতি কৰি ধান ধান খেতি কৰোঁ ধান খেতি কৰি আমি ধান বিক্ৰী কৰোঁ এনেকুৱাবোৰ মানে তেনেকেই ব্যৱসায় কৰি গাঁৱত এনেকুৱাবোৰ ব্যৱসায় আৰু হাঁহ কুকুৰা পালন কৰোঁ হাঁহ কুকুৰা পালন কৰিও আমি বিক্ৰী কৰোঁ মানে এইব ব্যৱসায় আমাৰ গাঁও অঞ্চলত দোকান দোকান আছে আমাৰ দোকানো চলাওঁ দোকান বিশেষকৈ এইবোৰ গেলামালৰ দোকান হওক বা অন্য ব বস্তুৱেই হওক এনেকুৱাবোৰ আমি বিক্ৰী কৰি ব্যৱসায় কৰোঁ গাঁৱত বেলেগ গাঁৱত ব্যৱসায় তেনেকুৱাবোৰ ব্যৱসায় আৰম্ভ কৰোঁ আৰু ব্যৱসায় চলে বিশেষকৈ আমি মহিলাসকলে আমি তাঁত বওঁ তাঁত বৈ আমি মহিলাই আমি আমাৰ উপকৃত হয় তাঁত বৈ কাপোৰ বিক্ৰী কৰি আমি ইটোৰ পিছত সিযোৰ এনেকেই তাঁত বৈ থাকোঁ বিক্ৰী কৰোঁ কাপোৰ বিক্ৰী কৰোঁ বজাৰত গৈ বা ঘৰতো এনেকৈ বিক্ৰী কৰোঁ আৰু গাঁৱৰ ঘৰত এনেকৈ হাঁহ কুকুৰা পোহোঁ হাঁহ কুকুৰা পুহিয়ে আমি এইবোৰ বিক্ৰী কৰোঁ কণী বিক্ৰী কৰোঁ হাঁহ কুকুৰা বিক্ৰী কৰোঁ হাঁহ বিক্ৰী কৰোঁ এনেকেই বজাৰতো হওক ঘৰটো বিক্ৰী কৰি মেলি আমি এইবোৰে আমাৰ ব্যৱসায় আমি চলাই নিওঁ আমাৰ ব্যৱসায়বোৰ এনেকেই চলি থাকে এনে চলাই যাওঁ আমি আমাৰ ব্যৱসায় আমি এইবোৰে গাঁও অঞ্চলত কৰা ব্যৱসায় বিশেষকৈ আৰু আছে মানে এইবোৰ সৰু সুৰা কিছুমান ব্যৱসায় বিশেষকৈ আমাৰ ব্যৱসায়বোৰ এই হাঁহ কুকুৰা পালন গৰু গৰু ছাগলী তাঁত বোৱা ধ এনেকুৱা ঘৰুৱা কিছুমান বস্তু বনায় বিক্ৰী কৰা এনেকুৱা কৰবা এই আচাৰ বনাওঁ এনেকুৱাবোৰ ব্যৱসায় আমি কৰোঁ এইবোৰ ব্যৱসায় কৰি পেনে আমি চ চলি থাকোঁ গাঁৱৰ মহি মহিলা বা গাঁৱৰ মানুহে মানে এনেকৈ গাঁও অঞ্চলত আৰু বিশেষকৈ ল'ৰা ছোৱালীকো পঢ়াওঁ এনেকৈ মানে এইবোৰ ব ব্যৱসায় কৰিয়ে টকা পইচা উপাৰ্জন কৰোঁ দুটকা মে উপাৰ্জন কৰি মেলি ল'ৰা ছোৱালীক পঢ়াওঁ এইবোৰ এনেকুৱা সৰু সুৰা ব্যৱসায় কৰি পেনে গাঁও অঞ্চলত মানে এনেকুৱা সু ব্যৱসায় বিশেষকৈ কৰা হয় আৰু এনেকুৱাবোৰ ব্যৱসায় কৰি কৰিয়ে আমি মানে চলি চলি আছোঁ আৰু বিশেষকৈ মানে কুকুৰাই হওক বা হাঁহ হাঁহেই হওক বা ছাগলী ছাগলী বিকি পোহোঁ আমি ছাগলী পুহি পিনি ছাগলী মানে বজাৰলৈ বিক্ৰী কৰ কৰিব দিওঁ আমি ছাগলী বিক্ৰী কৰি বহুতখিনি পইচা পাওঁ ব্যৱসায় বুলি ক'লে সাধাৰণতে গাঁও অঞ্চলৰ ব্যৱসায় এইবিলাক কৰিয়ে আমি চলি আছোঁ